হেল্ল' সৃষ্টি ৰেষ্টুৰেণ্ট হয়নে হয় মই নিলোৎপল শইকীয়াই কৈছিলোঁ মই অলপ আগত আপোনালোকৰ তাত অৰ্ডাৰ এটা প্লেচ কৰিছিলোঁ হয় মই আপোনাৰ সাতটা বিৰিয়ানী অৰ্ডাৰ দিছিলোঁ হয় আৰু মই এতিয়া সেই সাতটা বিৰিয়ানীৰ লগত আৰু কিছুমান বস্তু যোগ কৰিব বিচাৰিছোঁ আপোনালোকৰ এনেই মিঠা বস্তু কি কি আছে বাৰু ৰেষ্টুৰেণ্টত আপোনাৰ আইচক্ৰিম কেক হাল হালোৱাজাতীয় কিবা বস্তু আছে নেকি হয় আছে ন হয় তেতিয়াহ'লে আপুনি সাতটা বিৰিয়ানীৰ লগত আৰু সাতটা আইচক্ৰিম সাতটা কেক যোগ কৰি দিব হয় হয় হয় মোৰ এড্ৰেছটো সেইটোৱেই আপুনি অথনি দিয়া এড্ৰেছটোৱেই আপুনি সেইটো এড্ৰেছতেই লৈ আহিব হয় আৰু আপোনাৰ প্ৰাইচটো কিমান বাঢ়িব আচ্ছা তেতিয়া কেক পাৰ পিচ আপোনাৰ পোন্ধৰ টকাকৈ পৰিব ন ঠিক আছে আৰু আইচক্ৰিমটো কিমানকৈ হ'ব আচ্ছা ঠিক আছে আইচক্ৰিম থাৰ্টি ফাইভকৈ অ'কে সেই পেমেণ্টটো লগতে এড কৰি দিব ঠিক আছে হ'ব হয় মোৰ এই এড্ৰেছ হৈছে নাজবৰ হাউছ নম্বৰ ওৱান ফ'ৰ্টি ছেভেন তালৈকে লৈ আহিব লগতে সাতটা বিৰিয়ানীৰ লগতে